অঁ অঁ অঁ ধুনু কোৱা এই এনেই আছোঁ আৰু এই বৰ্তমান কি কৰিবা

বিহু বজাৰ নাই কৰা তুমি কৰিলা

হেৰি তিনিচুকীয়া বিশাল মাৰ্কেটলৈ যাম বুলি ভাবিছিলোঁ আকৌ যোৱাই হোৱা নাই আৰু বতৰটো ডাৱৰীয়া তাৰপিছত তিনিচুকীয়া বিশালত এনেকৈ অফাৰ দি আছে বুলি ভাবিছোঁ কাইলৈ মানে যাম বুলি ভাবিছোঁ তুমি যাবা নেকি অঁ দাইক ক'ম বাৰু দুইজনীকে লৈ যাবলৈ বিশাল মাৰ্কেটলৈ দছটা চাৰে দছটামান বজাত যাম আকৌ মেখেলা চাদৰ দুযোৰমান ল'মগৈ তাৰপাছত আকৌ এই ল'ৰা পোৱালিকেইটালৈ ল'ব লাগিব স্পৰ্টিং টপ ডাঙৰজনীলৈ ল'ব লাগিব কুৰ্তি আৰু জিন্স ল'বগৈ লাগিব বাকীবোৰ এনেকৈ বজাৰ কৰিব লাগিব আৰু মানৰ কাপোৰ এনেকৈ আনিবগৈ লাগিব অঁ অঁ অঁ ওলাবা আকৌ লৈ যাবলৈ ক'ম দুইজনীকে অঁ অঁ